হয় মই ভাবোঁ শিক্ষাৰ অভাৱৰ বাবেই চহৰৰ অঞ্চলৰ তুলনাত গ্ৰাম্য অঞ্চলৰ মানুহৰ কণ্ঠ স্বিকৃতি হোৱা নাই এই কাৰণেই গাঁৱৰ কিছুমান ভাল স্কুল নাই আৰু চহৰৰ তুলনাত গাঁৱৰ ল'ৰা ছোৱালী যাবও নোৱাৰে তেওঁলোকে অৰ্থৰ অভাৱতো কিছুমান ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে আৰু সমাজেও তেওঁলোকক আগবঢ়াই নিবলৈ নিবিচাৰে চহৰৰ তুলনাত সেইবাবে কিছুমান ক্ষেত্ৰত গাঁৱৰ অঞ্চলৰ মানুহৰ ল'ৰা ছোৱালীবিলাক পিছ পৰি আছে আৰু তেওঁলোকে কিছুমান বেয়াও হৈ গৈছে ল'ৰা ছোৱালী যোনবিলাক ল'ৰা ছোৱালী মাক বাপে বাপেকৰ অৰ্থ উৎপাদন বেছি তেওঁলোকে চহৰত ল'ৰা ছোৱালীক শিক্ষা দিব পাৰিছে গ্ৰাম্য অঞ্চলৰ কিছুমান দুখীয়া পৰিয়াল যোনবিলাক দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী তেওঁলোকে বহুতো অভাৱত যাব পৰা নাই বা মাক দেউতাকে দিব পৰা নাই তেনে স্থলত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি গৈছে আৰু কোনো গাঁৱৰ মুখীয়াল বা সমাজে সেইবিলাক যে ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যে আগবাঢ়ি যাব লাগে সেইবিলাকৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে চৰকাৰে কিছুমান সুবিধা দিলেও গাঁৱত সকলোবিলাক মানুহকে চৰকাৰৰ সুবিধাখিনি পাবলৈ তেওঁলোকে সক্ষমো নহয় বা তেওঁলোকে সুবিধাৰ বাবে আগবাঢ়িও নাহে তেনে স্থলত ল'ৰা ছোৱালীবিলাক শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি গৈছে আৰু আমাৰ গাঁৱৰ অঞ্চলত এইটো এটা প্ৰথা হয় যিটো নেকি মাক দেউতাকে কিছুমান ল'ৰা ছোৱালীক ঘৰুৱা কামতে আৱদ্ধ কৰি ৰাখে বা গৰু চৰুৱাগে বা হালখন বোৱা হালখন বোৱাও এটা কৰ্ম তথাপিও তেওঁলোকক সৰু সুৰা কামতে আবদ্ধ কৰি ৰাখি সৰুৰ পৰা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই দিব নিবিচাৰে তেনে স্থলতো আমাৰ চহৰৰ অঞ্চলতকে আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালী আগবাঢ়িব নোৱাৰে আৰু কোনো ক্ষেত্ৰতে তেওঁলোকে মুখেৰে একো মাত মাতিব নোৱাৰে বা আমি যাব লাগিছিলে দেউতা কৰিব লাগিছিলে এইখিনি কৰিব লাগে তেওঁলোকে কি কৰে নাই আজি যাব নোৱাৰ কাইলে যাবি এনেকৈ এনেকৈ সিহঁতৰ মনবিলাক বেয়া কৰি পেলায় সিহঁতে কি কৰে শেষত পইচাৰ অভাৱত য'ত ত'ত হাজিৰা কৰিবলৈ যাবলগীয়া হয় কাৰোবাৰ ঘৰত কিবা এটা কাম কৰি খাবলগীয়া হয় তেনে স্থলত শিক্ষাৰ ক্ষেত্ৰত সিহঁতি পিছ পৰি থাকে আৰু সমাজেও সেইবিলাক চকু নিদিয়ে সমাজে চকু নিদিয়াৰ বাবেই আজি আমাৰ সমাজখনৰ বিমক্ষে মানে বিপৰ্থে যাবলগীয়া হৈছে যিখিনি কাৰণে ল'ৰা ছোৱালীখিনিৰ পৰিৱেশ বিনষ্ট হৈ পৰিছে আৰু ল'ৰা ল'ৰাবিলাকে আজিকালি নিজৰ যিখিনি কৰে বা সিহঁতে শিক্ষাৰ ক্ষেত্ৰত কোনো আগবাঢ়িব নোৱাৰাৰ শেষত কি কৰে নিজেই কিছুমান বস্তু সেৱন কৰিবলৈ লয় সেই সেৱন কৰাৰ ফলত সিহঁতৰ মনবিলাক ভাঙি পৰে ঘৰৰ ভিতৰতে আৱদ্ধ হয় মাক দেউতাকৰ টকা পইচা লাগে বুলি সিহঁতি বহুত জোৰ জবছ কৰে এনেদৰে আমাৰ সমাজবিলাকত গাঁৱৰ সমাজবিলাকত বা গ্ৰাম্য সমাজবিলাকত বহুতখিনি পিছ পৰি থকা দেখা গৈছে সেইদৰে সমাজে বহুত দিন ধৰি তাৰ কোনো উচিত ব্যৱস্থা নলয় বা আমি সমাজ এখন আছোঁ সমাজে সেই ল'ৰাটো কিহৰ পৰানো বেয়া হৈছে কিহৰ পৰানো সি স্কুললৈ যোৱা নাই তাক আমি কেনেকে শিকাই বুজাই শিকাই বুজাই পঠিয়াব লাগে তাক আমি কি ধৰণে এটা ভাল শিক্ষা দিব লাগে সেই কথাখিনি সমাজে আওকান কৰে আৰু কৰিও আহিছে সেইকাৰণে আমি শিক্ষাৰ ক্ষেত্ৰত চহৰৰ তুলনাত গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবিলাক পিছ পৰি আছে আৰু আগবাঢ়িবৰ কাৰণে আমি যদি ভাল আচনি চৰকাৰৰ পৰা পাওঁ বা সেইবিলাক আমি প্ৰয়োগ কৰোঁ বা সেইবিলাকৰ দ্বাৰা আমি উপকৃত হওঁ তেতিয়া আমি নগৰৰ তুলনাত গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীয়ে মাত মাতিব পাৰিব আৰু কৰিব পাৰিব বুলি মই ভাবোঁ সমাজেও সেইখিনিত ক্ষেত্ৰত আওকান নকৰি সমাজে তাত সেই সমস্যাখিনি গ্ৰাম্য অঞ্চলৰ লোকে যিখিনি লোকৰ সমস্যা হৈছে সেই সমস্যাখিনি শুদ্ধ পথে যাব বুলি মই ভাবোঁ